ডিছ কল ইজ নাও বিয়িং ৰেকৰ্ডেড

জোতা দোকানীনে আপোনাৰ দোকানত কিমান চাইজৰ জোতা আ জোতা পায় অঁ আৰু টাইমটো আৰু টাইমটো কৈ দিব নেকি কেইটা বজাৰ পৰা কেইটালৈকে খোলা থাকে দোকানখন অঁ আৰু জোতাৰ কালাৰ ক'ব

অঁ হোম ডেলিভাৰী হ'ব নেকি

অঁ আৰু পইচা কিমান লাগিব হোম ডে ডেলিভাৰী কৰোঁতে অঁ অলপ ডিছকাউণ্ট দিব নোৱাৰিব নেকি

অঁ এড্ৰেছটো যেনে মই দি দিছোঁ অঁ তিনিচুকীয়া বৰদলৈ নগৰ যেতিয়া পাৰে হ ঠিক আছে তেনে তেনে হ'ব দিয়ক